হেল্ল' অঁ হেল্ল' ছাৰ অঁ হয় হয় হয় ছাৰ হয় হয় গুৱাহাটীতে আপোনাৰ এই এয়াৰপৰ্টৰ ওচৰতে হয়

হয় ছাৰ হয় হয় ছাৰ ছাৰ ঠিক আছে কওকচোন বাৰু আপুনি হয় ছাৰ আপোনাক ফিফটিন দেইজৰ কাৰণে ন আপুনি কেতিয়া আহিব বুলি ক'লে মে'ৰ দহ তাৰিখৰ পৰা ন আচ্ছা ছাৰ আপোনালোকক কি চিংগোল ৰুম লাগিবনে আপোনালোকক ডাবল ৰুম লাগিব ছাৰ চিংগোল ৰুম হ'লে আমাৰ অকমান অসুবিধা হয় চিংগোল ৰুম বহুত কম আছে আৰু অলৰেদি সেইদিনাখনলৈকে বুক আছে কেইটামান ছ' ছাৰ যদি মানে ডাবল ৰুম লয় তেতিয়াহ'লে এভেইলেবল হৈ যাব তেতিয়ালৈকে এভেইলেবল হৈ যাব বাৰু ছাৰ ডাবল ৰুমৰ প্ৰাইছটো আপোনাৰ অলম'ষ্ট বাৰশ টকা আহিব

ছাৰ আৰু ব্ৰেকফাষ্টটো কম্প্লিমেন্টৰি হয় আমাৰ হয় হয় অঁ ঠিক আছে ঠিক আছে ছাৰ মই অকণমান ট্ৰাই কৰিব লাগিব কেইটামান চিংগোল ৰুম হ'লে হ'ব আপুনি জনাই দিবছোন ঠিক আছে ছাৰ নিশ্চয় মই এইটো ট্ৰাই কৰিম বাৰু নিশ্চয় ছাৰ এইটো হৈ যাব বাৰু ছাৰ আৰু হয় ছাৰ জনাব ছাৰ ডিচকাউণ্ট ডিচকাউণ্ট মানে ছাৰ ডাবল ৰুমৰটো সেইটো প্ৰাইছে হয় ডিচকাউণ্ট মানে চাৰ যদি মানে বিল নলয় তেতিয়াহ'লে মই আপোনাক কিবা এটা ডিচকাউণ্ট কৰি দিব পাৰিম বাৰু পাৰ্চনেলি যদি আপুনি যিহেতু ফিল্ড ট্ৰিপতে যায় চব অঁ হয় নেকি ছাৰ ছাৰ তেতিয়াহ'লে মানে বেলেগ নাই আপোনাক কম্প্লিমেণ্টেৰি ব্ৰেকফাষ্টটো আপোনাক ডিচকাউণ্ট হিচাপত দিব পাৰিম আৰু ব্ৰেকফাষ্ট ছাৰ আমাৰ এইট এইট থাৰ্টি মানত হৈ যায় ব্ৰেকফাষ্ট ছাৰ এনেয়ে কেইটামান বজাত আপোনালোকৰ ছাৰ সাতটা বজাতটো অকণমান অসুবিধা হৈ যাব ছাৰ সাতটা বজাতটো অকণমান অসুবিধা হৈ যাব তথাপিও ট্ৰাই কৰি চাব পাৰি চাৰ হ'ব হ'ব ছাৰ কিবা এটা এৰেঞ্জমেণ্ট কৰি দিম খালি অকমান কিবা আপুনি অলপ এই হেৰি কৰিলে হ'ল পইছা পাতি মানে বেলেগ একো নাই যিখিনি ষ্টাফ থাকেতো গোটেই লেট নাইটৰ কাম কৰে ন ৰাতিপুৱা অকণমান দিগদাৰ পায় অকণমান সিহঁতক কিবা এটা দি দিলে মানে সেইটো মেনেজ হৈ যাব বাৰু ছাৰ ছাৰ হ'ব ছাৰ ছাৰ গাড়ী মেনেজমেণ্টটো হৈ যাব আপোনাক যদি দহজনৰ কাৰণে লাগে ন তেতিয়াহ'লে আপোনাৰ ধৰক দুখন গাড়ী লাগিবনে ছাৰ এখন গাড়ীতে আপোনাক হয় ছাৰ ছাৰ হ'ব ছাৰ আমাৰ ইয়াতে ইন'ভা এভেইলেবল হৈ আছে ইন'ভা আছে অলৰেদি আপোনাক মই সেইটো এভেইলেবল কৰাই দিব পাৰিম ত' ছাৰ নিশ্চয় নিশ্চয় ছাৰ কনফাৰ্ম বুলিয়ে ধৰিব পাৰে তথাপি আপোনাক মই কনফাৰ্মেচন জনাই আছোঁ বাৰু আপোনাক বুকিং শ্লটটো চাই কিনে মই জনাই আছোঁ হয় ছাৰ নিশ্চয় ছাৰ অকে ছাৰ থেংক ইউ ছাৰ